মই এতিয়া ৰন্ধাৰ অভিজ্ঞতা বুলি ক'লে কি হ'ব কেনেকুৱা জানেনে এই সৰুতে আমি মানে কি খেলি খেলি প্ৰথমতে এই খোলা যে আমি এইটো কি বুলি কয় কলহৰ মাটিৰ কলহৰ খোলা ভাঙি কেনে আমি তাত এই ভাত ৰান্ধিছিলোঁ ভাত মানে কি আৰু শাক ভাজি খালোঁ প্ৰথমতে তাৰে পাছত এই অসুবিধা হ'লে মানুহবিলাকে আমাক ভাত ৰান্ধিব মাতে এনেই আৰু এই সৰু ছোৱালী নহয় আমি আৰু ভাত ৰান্ধি ভাল পাওঁ বেলেগ একো নকৰোঁ কেতিয়াবা কাৰোবাৰ অসুবিধা হ'লে আমি আহিম দিয়ওক ভাত ৰান্ধিম দে মই ভাত বনাম দিয়ক বুলি কওঁ কেৰাহিত ভাতটো তেনেকৈ বনাই পোৱা নাই নহয় কওঁ আৰু এই খুৰী কেনেকৈ ভাত বনাব লাগিব মোক দেখাই দেচোন বুলি কলি এই খুৰীটো মোক কয় আৰু এই পানী দিছোঁ এইখিনি চচটোত পানী বহুৱাই দি দিব লাগে যেতিয়া মানে কি পানীটো উতলিব পুৰা উতলিত তেতিয়া চাউলকেইটা বহুৱাই দিবি বুলি কয় চাউলকেইটা বহুৱাই দিও তাতে দি উঠি পানী কাঢ়বে এতিয়া মাজে মাজে ঔ মই পানী চানী কাঢ়বে নাজানো মই খুৰীদেউ তাত বনাওঁ যে ভাত নালগে দে পনাী কাঢ়িব লাগি কৰবাত একেবাৰে হাত ভৰি পুৰবে লাগি তই এটায়ে আপী মোক নহ'লে একেবাৰে মাৰে বাপেৰে খেদব আৰু পাই এনেকৈ কয় খুৰীদেউ তাত ৰান্ধিয়ে মই প্ৰথম আৰম্ভণি কৰিছোঁ আৰু প্ৰথমতে শাক ভাজা খালোঁ খোলা এই মাটিৰ কলহৰ এই খোলাত ভাজি তাৰ পিছতে সেই তাত সেনেকৈ বনাইছোঁ আৰু খুৰীদেউৰ অসুবিধা হ'লে এনেকৈ ভাত বনোৱা যায় আৰু সেনেকৈ শিকিছোঁ